নতুন ৰেচিপিৰ বিষয়ে শিকিবলৈ মই আগতে টিভিত কিছুমান শ্ব' চাইছিলোঁ যেনে আছিলে এটা মাষ্টাৰচেফ ইণ্ডিয়া বুলি ছ'নী টিভিত দিছিলে সেইটোৰ পৰা মই বহুত নতুন নতুন খাদ্য বনাব শিকিছিলোঁ আৰু আনহাতে মই কিছুমান অসমীয়া টিভি শ্ব'ও চাইছিলোঁ যেনে পাকঘৰ বুলি আছিলে তাতো বিভিন্ন ধৰণৰ ভাল ভাল বনোৱা কুকসকলক মাতি পেলাই নতুন নতুন ৰেচিপিবিলাক চাব পাৰোঁ আৰু লগতে ইউটিউবত তেনেকুৱা কিছুমান শ্ব' পোৱা যায় যেনে এটা হৈছে লীনা মিলি নামৰ এগৰাকী ভাল মানুহ আছে তেখেতে বৰ ধুনীয়াকে তেওঁ ইউটিউব চেনেলত ইউটিউব পেজত তেওঁ বিভিন্ন ধৰণৰ খাদ্য প্ৰকৰণ ৰন্ধা দেখুৱায় আনহাতে মই এইবিলাক চাওঁ এইটো কাৰণেই কাৰণ আমি বিভিন্ন ধৰণৰ বস্তু যিহেতু কিছুমান লোকেল থাকে ভাত বনোৱা সেইখিনি আমি জানোৱেই অন্যহাতেদি আমি কিছুমান চাইনিজ ৰেচিপি হওক ৰেষ্টুৰেণ্টত বনোৱা ৰেচিপি সেইবিলাক মানে চাব কাৰণেও অকণমান সুবিধা হয় আৰু সেইবিলাক বনোৱাত অতি সহজ হৈ পৰে সেইটো কাৰণে মই সেই বিলাক শ্ব' চাওঁ আৰু লগতে বিভিন্ন ধৰণৰ অতি সহজ হয় মানে কিবা এটা বস্তু আমি যদি নাজানো সেইটো অতি সোনকালে তাৎক্ষণিকভাৱে আমি বনাব পাৰোঁ গৈ পেলাই ইউটিউব পেজত চালোঁ চাই পেলাই আমি যিখিনি সামগ্ৰী লাগে সেইখিনি আনি আমি ধুনীয়াকে ৰান্ধিব পাৰোঁ লগতে যিহেতু আজিকালি বহুত বেলেগ বেলেগ ধৰণৰ খাদ্য ওলাইছে যিবিলাক ধৰি লওক আমি অতি সহজতে বনাব পাৰোঁ বেছি টাইম নলগাকে সেইবিলাক বস্তু আমি ইউটিউবত মাৰিলে বা আমি এনেকে কিছুমান ফেচবুক পেজত চালে আমি অতি সোনকালে সেইবিলাক বনাব পাৰোঁ সেইটো কাৰণে মই ইউটিউবৰ চেনেলবিলাকক বেছিকে ফল' কৰোঁ বুলি ভাবোঁ